মই ভালপোৱা চিনেমা বুলি ক'লে মই সাধাৰণতে ৰোমেণ্টিক চিনেমা একশ্যন চিনেমা আদি চাই ভাল পাওঁ মই দুহেজাৰ তেইছ বৰ্ষৰ প্ৰিয় চিনেমাটো হৈছে জৱান কিয়নো তাত শ্বাহৰুখ খানৰ ৰোমেণ্টিক ৰমেঞ্চ লগতে একশ্যন দুয়োটা জড়িত হৈ আছে অঁ জৱান মুভিটোৰ ভাল লগাৰ বিশেষ কাৰণ হৈছে এটলি আৰু ছলমান খান এটলিট ডাইৰেকশ্যন বহুত ভাল ডাইৰেক্ট কৰিছে মুভিটো লগতে চলমান খানৰ কেমেৰাই বিশেষ আমোদ জনাইছে